এজন পঢ়ি থকা ছাত্ৰ হিচাপে আমি বহুতো প্ৰকল্প বা এছাইনমেণ্ট লিখিব লগা হয় এটা প্ৰকল্প বা এছাইনমেণ্ট কৰিবলৈ যাওঁতে তাৰ বিষয়ে সম্পূৰ্ণ তথ্য বা জ্ঞান থাকিব লাগে তেনেদৰে মোৰ এবাৰ এছাইনমেন্ট এছাইনমেন্টৰ বিষয় আছিল মিচিং মহিলা জনগোষ্ঠীৰ মহিলাসকলৰ বিষয়ে তাৰ বাবে মই মিচিং মহিলাসকলৰ বিষয়ে অধ্যয়ন কৰিবলৈ মই এখন গাঁৱত যাব লাগিছিল বা ইহঁতৰ মিচিং মহিলাসকলৰ বিষয়ে মই গৱেষণা কৰিবলৈ মিচিং এখন মিচিং গাঁৱত যাবলগা হৈছিল আৰু মোক সেইটো কাম কৰিবলৈ বহুত কম সময় দিয়া হৈছিল বা বহুত কম সময় আছিল মোৰ হাতত তাৰ কাৰণে মই বহুত জলদি সেই গাঁৱলৈ যাব লগা হৈছিল আৰু সেইদিনটো আছিল বাৰিষাৰ কাল মই এখন এই এই গাঁৱলৈ যাওঁতে এটা নদী পাৰ কৰিব লাগিছিল আৰু সেই নদী পাৰ কৰিবলৈ কোনো দলং বা তেনেধৰণৰ কোনো ব্যৱস্থা নাছিল তেনেদৰে মই তাৰ সেইটো গৱেষণা কৰিবলৈ সেই গাঁৱলৈ বুলি ওলাই গ'লো আৰু সেইদিনাই বহুত ডাঙৰকে বৰষুণো দিছিল সেইকাৰণে নদীৰ পানীও বহুত ডাঙৰ বাঢ়ি বাঢ়ি ডাঙৰকে বাঢ়ি গৈছিল আৰু মই নদীখন পাৰ কৰিবলৈ বহুত অসুবিধাৰ সন্মুখীন কৰিবলগা হয় মই যেন তেনে কৰি কিনি মই নদীখন এজ এটা দাদাৰ সহায়ত বা এজন লোকৰ সহায়ত মই পাৰ কৰিবলৈ সক্ষম হ'লো কিন্তু বহু বৰষুণ দি থকাৰ কাৰণে পানীৰ পানী বহুত ডাঙৰ হৈ গৈছিল বা বা বহুত ৰাস্তাৰ ৰাস্তালৈকে পানীবোৰ পাইছিল আৰু মোৰ অলপ ঘূৰি ফুৰাত অলপ অসুবিধা হৈছিল বা তাৰ তাৰ কাৰণে গৱেষণাত ঘূৰি ঘূৰি কিনি গোটেই গাঁৱটো ঘূৰি কিনি গৱেষণা কৰিবলে মোৰ অলপ অসুবিধাৰ সন্মুখীন হৈছিল তথাপিও মই গাঁৱে প্ৰত্যেকটো গাঁৱত গৈ গৈ কিনি মহিলাসকলৰ কেনেধৰণে জীৱন নিৰ্বাহ কৰে ব্যৱসায় পাতি কেনেকুৱা কৰে জীৱন নিৰ্বাহৰ কাৰণে কি কাম কৰে ইহঁতৰ ইনকাম কিমান ইহঁতৰ আয়োজন কিমান কোনে কিমান ইনকাম কৰে সেইবোৰ বিষয়ে মই অধ্যয়ন কৰোঁ কিন্তু তেনেদৰে অধ্যয়নতে যে সকলো জ্ঞান পোৱাটো সম্ভৱপৰ নাছিল মই তেনেদৰে সকলো জ্ঞান পোৱা নাছিল বা মহিলাসকলৰ যিমান জানিব পাৰিছিল মিচিং মহিলাসকলৰ বিষয়ে সকলোবোৰ কথা সেইদিনাই মই জানিব পোৱা নাছিল বা মোৰ সম্ভৱপৰ নাছিল মই হতাশ হৈ কিনি ঘৰলৈকে উভতি আহোঁ আৰু পিছদিনা মই বহুত চিন্তাত পৰোঁ যে মোৰ কেনেদৰে মোৰ এছাইনমেন্টটো মই শেষ কৰোঁ কিন্তু তেনেদৰে মই এটা মোৰ মনলৈ এটা মনলৈ আহে যে তাৰ বিষয়ে মই গুগলৰ জৰিয়তেেও মই মিচিং মহিলাসকলৰ বিষয়ে অধ্যয়ন কৰিব পাৰোঁ কিন্তু গুগলত অসমীয়া ভাষাটো তাৰ সহজে পোৱা নাই ইংলিছ ভাষাটো সহজে পোৱা যায় কিন্তু অসমীয়া ভাষাটো সহজে পোৱা নেযায় সেইটো মোৰ কাৰণে এটা প্ৰত্যাহ্বানমূলক হিচাপে থিয় দিল থিয় দিছিল কিন্তু মই কিবাকিবি কৰি কিনি মোৰ লগৰবোৰৰ সহায়ত গুগল ট্ৰান্সলেটত যেনতেনে অসমীয়া ভাষাৰ ভাষাটো যে বিচাৰি উলিয়াই মিচিং মহিলাসকলৰ বিষয়ে উলিয়াওঁ আৰু তেনেদৰে মই কামবোৰ সম্পন্ন কৰোঁ